অঁ দাদা কি কৰি আছা এনেই আছা নেকি ইমান গৰম দিছে চিনেমাখন টিকট দুটা বুক কৰি কি চিনেমা মানে আজি দূৰদৰ্শন লগাইছে বোলে অঁ এখন পাঁচটাত শ্ব আছে আৰু এখন আছে আঠটা চাৰে আঠটামান হ'ব এখন ছ ইমান গৰমত কাম নাই বেছি নে কি কোৱা চব চাই আহোঁ চিনেমাখন ভাল লাগব এনেই গৰমত থকাতকে অলপ চিনেমা হ'ল চিনেমাখন চাই আহোঁ একশ্যন টেকচন আছে চিনেমাখনত ভাল লাগব সোনকালে তে তই দোকান বন্ধ কৰ ওলাই লওঁ দে অ'কে ঠিক আছে বাই বাই